কৃষি সম্পূ্ৰ্ণৰূপে বতৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে আৰু মোৰ ঘৰৰ সকলোৱে সেই ৰিস্কটো ল'বলৈ উৎসাহিত কৰে যদি খেতিবোৰ নষ্ট হৈ যাব ধৰে আজিকালি পানী নোহোৱাৰ বাবে যদি খেতি নষ্ট হ'বলৈ ধৰে চৰকাৰেও বিভিন্ন আঁচনি দিছে তাৰোপৰি খেতিডৰা বচাবৰ কাৰণে আমি মটৰ বহুৱাই খেতিডৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ